মোৰ প্ৰিয় ঋতু হৈছে শীত ঋতু কিয়নো শীত মানে হৈছে ঠাণ্ডা মই ঠাণ্ডা দিনবোৰ খুবেই বেছি ভাল পাওঁ কাৰণ ঠাণ্ডাৰ দিনত অশান্তিদায়ক নহয় কাম বন কৰিও ভাল লাগে ঠাণ্ডা যদিও পানী অলপ লাৰিব অসুবিধা বা টান পাওঁ যদিও কিন্তু কাম বন কৰাত একো অসুবিধা নহয় ধুনীয়াকৈ কাম কৰিব পাৰি একো মানে দিকদাৰ নহয় সেই বাবে মই ঠাণ্ডাৰ দিনসমূহ খুব বেছি ভাল পাওঁ আৰু ঠাণ্ডাৰ দিনত দিনবোৰ ছুটি হয় আৰু ৰাতি দীঘল হয় সেইহে দিনটো কম সময়তে গুচি যায় কেনেকেনো পাৰ হয় আমি গমকে নেপাওঁ কিন্তু ৰাতিটো বহুত বেছি দীঘল ঠাণ্ডাৰ দিনত মানুহে খেতি বাতি খেতি বাতি চপাই ঘৰলৈ আনে ঠাণ্ডাৰ দিনত আৰু গ্ৰীষ্ম দিনত অৰ্থাৎ গৰমৰ দিনতেই মানুহে ধানবোৰ ৰুৱে আৰু ঠাণ্ডাৰ দিনত চপাবলৈ হয় তেতিয়া ঠাণ্ডাৰ দিনত মানুহে ঘৰে ঘৰে খেতিবোৰ চপাই আনে কিছুমান থাকি যায় আৰু অলপ পিছত কেইমাহমান পিছত চপাব হয় সেইখিনি আকৌ যিমানখিনি সময় লাগে সিমানখিনি সময় থাকি তাৰ পিছত চপোৱা হয় চপাই আনে ঠাণ্ডাৰ দিনত আমি ৰ'দৰ প্ৰভাৱ অলপ কম ৰ'দৰ তাপ গৰমৰ দিনত আমিতো ৰ'দত যাবই নোৱাৰোঁ কিন্তু ঠাণ্ডাৰ দিনত আমি ৰ'দ বিচাৰি হাবাথুৰি খাওঁ কাৰণ গৰমৰ দিনত ৰ'দৰ তাপ বহুত বেছি থাকে কিন্তু ঠাণ্ডাৰ দিনত তেনেকৈ নাথাকে অলপ অলপ ৰ'দ ওলাই অলপ সময় ৰ'দ ওলাই সেই ৰ'দখিনিকে আমি যদি আমাৰ গাত লগাব পাৰোঁ তেতিয়া বহুত বেছি ভাল যদিহে আমি সেই ৰ'দৰ তাপটো বা ৰ'দত অলপ বহিব পাৰোঁ দিনৰ ভাগত তেতিয়া আমাক সেই ৰ'দটোৱে যথেষ্ট পৰিমাণে আমাৰ দেহত কাম দিয়ে